সেউজীয়া শাক পাচলি আমাৰ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী আমি ঘৰতে কৰি নানা ধৰ সেউজীয়া শাক পাচলি খাব পাৰোঁ আৰু আমাৰ সাৰ নিদিয়া শাক পাচলি কৰিবলৈ হ'লে ঘৰতে গোবৰ সাৰ দি আমি কৰি শৰীৰটো বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ আজিকালি বজাৰত কিনা পাচলি কেমিকেল বিশেষকৈ সাৰ চাৰ দি মেলি কৰা দৰৱ এইবিলাক খালে মানুহৰ অপকাৰ হয় বেমাৰে লগ লয় আৰু এইখিনি খাই লৈ কেতিয়াবা পেটৰ অসুখ কেতিয়াবা আপোনাৰ বমি প্ৰজন্তিকে হ'ব পাৰে গতিকে আমি ঘৰতে যদি কেইডালমান কৰি পেলাই খাব পাৰোঁ গোবৰ সাৰ দি পেলাই সেইটো অতি উপকাৰী আৰু সেউজীয়া শাক পাচলি চুলিৰ পৰা ধৰি শৰীৰটোৰ কাৰণে চকু বিশেষকৈ লাগে অঁ বিশেষকৈ চুলিৰ কাৰণেও সেই সেউজীয়া পাচলি লাগে সেইকাৰণে আমি ঘৰতে কৰি দুডালমান খাব পাৰোঁ আৰু সেউজীয়া শাক ভিটামিন বি ভিটামিন চি থাকে সেউজীয়া শাকত সেয়া আমি ধুনীয়াকৈ কৰি মেলি ঘৰতে গোবৰ দি সেই সাৰমুক্ত কৰি খালে আমাৰ উপকাৰ হয় আৰু আমাৰ বেমাৰ ব্যাধি পৰা নানা